ডিঙিৰ চৰচৰণি খালে আমি গাঁৱলীয়া ঔষধ হিচাপে লেটা গুটি এই আৰু লেটা গুটি পিচি গৰম পানীৰ লগত অলপ নিমখ দি উতলাই খালেও ডিঙি চৰচৰণি কমে তাৰ পিছত মানিমুনি আৰু বন জালুক বুলি এবিধ বন আছে বনৌষধি আছে সেই বনৌষধিৰ লগত একেলগে পিচি সেই কুহুমীয়া গৰম পানীৰ লগতে অলপ নিমখ দি কেনে খাব পাৰি তাৰপৰা আকৌ আদা আৰু মৌজোল খালেও ডিঙিৰ চৰচৰণি কমে তাৰ পিছতে

জালুক অলপ পিচি পানীৰ লগত উতলাই কুহুমীয়া কৰি খালেও ডিঙি চৰচৰণি কমে তাৰ পিছত আকৌ গৰমপানীৰ লগত অলপ নিমখ মিহলাই ডিঙি গাৰগল কৰিলেও ডিঙিৰ চৰচৰণি কমে তাৰ পিছতে আৰু এবিধ গছ আছে গছবিধ হৈছে গছবিধৰ নাম হৈছে ছাগলতী গছ তাৰ পাত পিচি খাবও পাৰি তাৰ পিছতে ঠিক একেদৰে আকৌ জালুক তাৰ পাছতে সেই ছাগলতী তাৰপৰা আকৌ লেটা গুটি পিচি একেলগ কৰি তাৰ ৰসটো খালেও উপকৃত হ'ব পাৰি